ধৰ্মৰ শিক্ষাসমূহ ভালদৰে জানে বুলি আপুনি ভাবে নে এনেকুৱা প্ৰশ্ন উত্তৰ দিবলৈ একেষাৰতে সম্ভৱ নহয় কিয়নো ধৰ্মীয় শিক্ষাবিলাক নিয়মমতে আমাৰ প্ৰহ্লাদে মাকৰ গৰ্ভতে শিকিছিলে আজিকালি মাতৃ গৰ্ভত সন্তান থাকোঁতে ধৰ্মীয় শিক্ষা ধৰ্ম শাস্ত্ৰ পাঠ কৰে সেই সন্তানো ভাল হয় বুলি সাধাৰণতে কোৱা হয় তাৰপিছত মই যদি ভাবোঁ ধৰ্মীয় শিক্ষাবিলাক জানেনে বুলি কওঁতে তেতিয়া উত্তৰত মই ক'ব লাগিব যে ধৰ্মীয় শিক্ষা মই ভালদৰে নাজানো যিহেতু কৰ্মময় জীৱনত ধৰ্ম শিক্ষা বেলেগ পঢ়িবলৈ আমাৰ সময়ৰ অভাৱ আছিল কিন্তু ধৰ্ম মানে জানো যে আমি সৎ কৰ্ম সৎ আচাপ আলাপ আলোচনা সৎ বুদ্ধি সৎ পৰামৰ্শ সৎ আদৰ্শ সৎ আকাংক্ষা সৎ চিন্তা এইবিলাকেই ধৰ্ম বুলি সাধাৰণতে আমি স্কুল পঢ়োঁতে বুজিছিলোঁ বুজিছিলোঁ তাৰপিছতে আমি যিটো কাম সাধাৰণতে সমাজৰ কাৰণে ভাল যিটো কামেই নহওক লাগিলে সমাজৰ কাৰণে লিখা পঢ়া গান গোৱা ধৰ্ম শাস্ত্ৰ অধ্যয়ন কৰা বা কিবা কৰা সেই সকলোখিনি সমাজৰ কাৰণে বা দেশৰ কাৰণে বা মোৰ পৰিয়ালটোৰ কাৰণে ভাল বুলি ভবা কাম এইবিলাকহে মই সাধাৰণতে বা আমি কৰিব লাগে আৰু সপ্তাহত ধৰ্মৰ বাবে কিমান সময় দিওঁ বুলি প্ৰশ্ন সোধা হৈছে সপ্তাহ ধৰ্মৰ বাবে সময় দিয়াতো নিৰ্ধাৰিত সময় আমি ক'ব নোৱাৱো যদি ব্যস্তময় জীৱনত আমি বিভিন্ন কামত আজিকালি ব্যস্ত হ'বলগীয়া হয় কিন্তু পুৱা উঠিয়েই নৈমিত্তিক কামখিনি কৰাৰ পাছত সেই বস্ত্ৰ সলাই নতুন বস্ত্ৰ পৰিধান কৰি ভগৱানৰ নামত সময় অকলণ ওচৰ্গা কৰোঁ তেতিয়া গীতাৰ এটা শ্লোক আছে গীটাৰ শ্লোকটো মাতি পেলায় ওম শ্ৰী কৃষ্ণায় বা বাশুদেৱায়ো দেৱিকী নন্দন আই চন্দ গোপৰ কুমাৰ ৰায়ায় গোবিন দেৱ নমু নৱ নৱ পংগজ নাভায় নমহ পংগজা মালি নৱ প্ৰজনা নেতায় নমস্ৰী পংগল লাংঘ বহুদেৱ সুতম কৃষ্ণ গংসনেম জং দেৱেশী নন্দং কৃষ্ণ বন্দিৰ জগত গুৰু হৈ ৰাম ৰাম ৰাম ঘোতে গীম য'ত কিবা তংসে প্ৰমাণ মাধৱম প্ৰমাণ মাধৱম বুলি মই ৰাতিপুৱা সদায় গীতাৰ সেই শ্লোকটোৰ সৈতি মই ভগৱানক ধূপ দ্বীপ জ্বলাই দিনটোৰ বাবে কুশল কামনা কৰোঁ নিজৰ পৰিয়ালটো ঘৰত থকা প্ৰাণীকিটা আঁতৰত থকা মোৰ সন্তান সন্ততিকিটাৰ বাবে ভগাৱানৰ ওচৰত মই ধ্যান কৰি পেলাই তাৰপাছতহে মই ঘৰুৱা বাকীবিলাক কামত আগবাঢ়ি যাওঁ তাৰপিছত গুৰু ভকত ঘৰলৈ আহিব গুৰু ভকতক পাৰিলে কি নকৰোঁ বঞ্চিত কিঞ্চিত কিঞ্চিত বুলি আমাৰ কোৱা হয় সেইখিনিও আমি গৃহস্থ হিচাপে কাম কৰিব লাগিব ঠিক সেইদৰে আৰু সন্ধ্যা হোৱাৰ লগে লগে আগৰ বস্ত্ৰ সলাই পাছত আমি আকৌ প্ৰাৰ্থনা কৰি পেলাই প্ৰাৰ্থনা শেষত আকৌ সামৰণি মাৰোঁ উপনিষদৰ শ্লোক এটা আছে ওম চৰ্বে ভৱনটো চুখীন হা চৰ্বে চন্দু নিৰাময়া ভালি পৰিচন্দ মা ক্ষ দুগভাগ ভৱে তু শান্তি শান্তি শান্তি উপনিষদৰ সেই শ্লোকৰ যোগেদি কোৱা হৈছে যে দিনটো যিখিনি হ'ল হ'ল বাকী থকাখিনি জীৱনটোত আমাৰ সেই কামবিলাকৰ যাতে ভাল ফলাফল আমি পাওঁ সকলোৱে শান্তি কুশল কামনা কৰি পেলাই প্ৰাৰ্থনা সমাপ্ত কৰি আকৌ ঘৰুৱা কামকাজত গৃহস্থী কামকাজত আমি লিপ্ত হওঁ গতিকে এনেখন মনুষ্য জীৱনত আমি ধৰ্মীয় শিক্ষাখিনি আয়ত্ব কৰিব লাগে যিমান পাৰোঁ ধৰ্মীয় শিক্ষাখিনি আয়ত্ব কৰি লৈ তাৰ যিটো সাৰাংশ বা গুঢ়াৰ্থ আমি শুনি বুজি বা দেখি সেইখিনি আমাৰ জীৱনত প্ৰয়োগ কৰিব লাগে প্ৰয়োগ কৰিব লাগে আমি সেইখিনি পাৰিলে কাৰবাক সেই সচ পৰামৰ্শখিনি আমাৰ দিব লাগে সচ আলাপ বুদ্ধি সৎকৰ্ম এইবিলাকৰ যোগেদি মানৱ জীৱন সফল কৰিবৰ কাৰণে আমি কামবিলাক কৰি যাব লাগে কেতিয়াবা কোৱা হয় কাম কৰা ফল নিবিচাৰিবা কিন্তু আজিৰ এটা ছাত্ৰই পঢ়ে ফলাফল সি বিচাৰিবই পৰীক্ষাত পাছ কৰিব বিচাৰিবই গতিকে আজিৰ যুগত কৰ্ম কৰ্মৰ ফল আমি বিচাৰিবৰ বাবে আমি আশা কৰি পেলাই কামবিলাক সদায় কৰি গৈছোঁ কিন্তু সদায় এটা কথা ঠিক যে ধৰ্ম শাস্ত্ৰ যিমানেই নপঢ়োঁ আমি কিতাপ যিমানেই নপঢ়ো কিন্তু আমি সৎ কৰ্মৰ ফল সৎ হিচাপে আমি পাবলৈ বাধ্য হ'ম ভগৱান আমাক সেইখিনি দিবলৈ সদায় সাজু হৈ আছে এয়াই মোৰ মোক উত্তৰ